হেল্ল' নভা আখল হয়নে নভা আখলত লাগিছে নেকি অঁ মই আপোনাৰ তালৈ বহুতবাৰ গৈছোঁ বহুতবাৰ খানা খাইছোঁ ভাল লাগিছে আপোনালোকৰ ৰেচপণ্ড ভাল পাইছে সেয়েহে মানে আজি মই আপোনাৰ তাত বস্তু অৰ্ডাৰ দিব বিচাৰিছোঁ অনুগ্ৰহ কৰি ঘৰত দি যাব পাৰিবনে হয় পাৰিব নহয় ঠিক আছে তেতিয়াহ'লে মোৰ বচ অৰ্ডাৰকেইটা আপুনি শুনি লওকচোন পিজ্জা চাওমিন ম'ম' আৰু ভাতৰ থালি পোন্ধৰজন মানুহে খাব পৰা বস্তু দিলেই হ'ব কিন্তু এটা কথা হ'ল আপোনালোকে বৰ বেছি মা মছলাবোৰ নিদিব সৰু ল'ৰা ছোৱালীও আহিব ন সৰু ল'ছালীও খাব আৰু অলপ ধুনীয়াকৈ গৰম গৰম হৈ থকাকৈ বস্তুখিনি পঠিয়াব আৰু ধুনীয়া পেকিং কৰি পঠিয়াব বুলি ভাবিছোঁ যিহেতু মই আগতে এবাৰ বহুবাৰ আগতে এবাৰ অৰ্ডাৰ লৈছিলোঁ আপোনালোকৰ তাৰ পৰা তেতিয়া অলপ পৰিমাণটো কম আছিলে এতিয়া আপোনাক মই পোন্ধৰজন মানুহৰ কাৰণে অৰ্ডাৰ দিব বিচাৰিছোঁ ঠিক আছে আপুনি আঠটা ত্ৰিছমানত মোৰ ঘৰত পঠি পোৱাকৈ পঠিয়াই দিব আপোনাক মই এড্ৰেছটো দি দিছোঁ যোৰহাট জেয়িচি ৰোড মোৰ ফোন নাম্বাৰটো হৈছে ন তিনি ছয় সাত আঠ দুই শূন্য এক

আপুনি লিখি লওক আপুনি মোৰ এই ঠিকনাতে আপুনি পঠিয়াই দিব বস্তুখিনি ধন্যবাদ